হেল্ল' বাইদ' নমষ্কাৰ এই এই ল'ৰাটো স্কুললৈ যাব পৰা নাই সেইটো কাৰণে ফোনটো লগাইছিলোঁ কিবা দৰ্খাস্ত দিব লাগিব নেকি অ' গাটো বেয়া মানে গা বেয়া পেট বিষ জ্বৰ হৈছে

নিম বুলি ভাবিছোঁ তাকে আজি আজি লৈ যাম আৰু কালিলৈ দৰ্খাস্তখন দিম অ' সেইটো হয়

ধেমাজিলৈ প্ৰণৱ বৰুৱা নাৰ্ছিং হোমলৈকে নিম বুলি ভাবিছোঁ পইচা পাতি অসুবিধা হৈ আছে সেইটো কাৰণে নিব

অ' অ' অ' আপুনি এতিয়া ঘৰলৈ আহিলেনে অ' কি কাম কৰি আছে বা

অ' অ' হ'ব তে অ' হ'ব তেনেহ'লে